পিঠিৰ বিষ ভাল কৰিবৰ বাবে আমাৰ গাঁৱত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰ হৈছে যেনে গৰম পানীৰ সেক দিয়া তেল মালিছ কৰা বনৌষধি কিছুমান দ্ৰব্য লগোৱা আৰু খোৱা কুকুৰাৰ মাংস খোৱা